পাঁচ ফেব্ৰুৱাৰী দুহেজাৰ বিছ একৈছ জুন দুহেজাৰ বিছ একৈছ ছেপ্তেম্বৰ দুহেজাৰ একৈছ বাইছ নৱেম্বৰ দুহেজাৰ বাইছ পঁচিছ ডিচেম্বৰ দুহেজাৰ তেইছ ত্ৰিছ ডিচেম্বৰ দুহেজাৰ তেইছ